অঁ আমাৰ মা দেউতাৰ শিক্ষাগত অৰ্হতা হৈছে মায়ে নাইন নাইনলৈকে পঢ়িছে মা আৰু দেউতাই কিন্তু ককা আইতাৰ শিক্ষাগত অৰ্হতা নাই কাৰণ কি আগতে ইমান আৰু শিক্ষা ব্যৱস্থাও উন্নত নাছিল উন্নত নোহোৱাৰ বাবে সিমান ককা আইতাহঁতে পঢ়া শুনা কৰিব নোৱাৰিলে শিক্ষানুষ্ঠানবিলাকো নাছিলে তেনেদৰে বহুতখিনিয়ে অসুবিধা আছিল শিক্ষা ব্যৱস্থাটো এতিয়া বহুতখিনি উন্নত হৈছে মা দেউতাহঁতে সিমানখিনিলৈকে পঢ়িছিলে আৰু নাইন টেনলৈকে কোনোমতে পঢ়িছিলে বহুতখিনি সা সুবিধা নাছিল যে নোহোৱাৰ কাৰণে সেইখিনি পঢ়ি আৰু এৰিব লগা হৈছিল কাৰণ স্কুল কলেজবিলাক দূৰত আছিল দূৰত থকাৰ বাবে যাতায়তৰ ব্যৱস্থাও বহুতখিনি অসুবিধা আহিল ৰাস্তা ঘাট বেয়া আছিল আৰু পৰীক্ষা দিব গ'লেও সময়মতে যাই না যাই নাপায় সম গাড়ী মটৰৰো অসুবিধাৰ কাৰণে সেনেকৈ বহুতখিনি শিক্ষাগত হেৰি হৈছিল আৰু অসুবিধা হৈছিল বাধাৰ সন্মুখীন বহুতখিনি হৈছিল এতিয়া এইবিলাক শিক্ষা ব্যৱস্থা উন্নত হোৱাৰ বাবে এতিয়া আৰু এইবিলাক বাধা নাই এতিয়া শিক্ষা ব্যৱস্থাখিনি উন্নত হৈছে নে সেইকাৰণে উন্নত হোৱাৰ বাবে এতিয়া শিক্ষাখিনি ভালদৰে সম্পূৰ্ণ কৰিব পৰা হৈছে এতিয়া উন্নত হৈছে এনেদৰে কি স্কুল কলেজত কম্পিউটাৰ ব্যৱস্থা কৰিছে বা কম্পিউটাৰ ব্যৱস্থা কৰিছে ম'বাইলত ম'বাইলত অনলাইন ক্লাছ কৰে অনলাইন ক্লাছৰ দ্বাৰা শিক্ষা বহুতখিনি উন্নত কৰিব পাৰি স্কুলত গোটেইখিনি শিক্ষা দিয়া হয় চব স্কুলত আজিকালি খেলা ধূলা বিষয়েও শিক্ষা দিয়ে আৰু বিভিন্ন ধৰণৰ চব গোটেই বিষয়তে শিক্ষা অনুষ্ঠানবিলাকত আজিকালি শিক্ষা দিয়ে পঢ়া পঢ়াৰ উপৰিও ধৰক কম্পিউটাৰ এই এইবিলাক কেনেকৈ চলাব পাৰি সেইবিলাকৰ ওপৰতো হেৰি কৰি পেলাই শিক্ষা ব্যৱস্থাটো বহুতখিনি উন্নত হৈছে